হয় মই শৰীৰ চৰ্চা কৰোঁ ৰাতিপুৱা সোনকালে শুই উঠি ফ্ৰী হেণ্ড মাৰিব লাগে বুলি কয় আমি প্ৰথমতে ৰানিং কৰোঁ পোন্ধৰ মিনিটমান নন ষ্টপ ৰানিঙে কৰিব লাগে তাৰপিছত আপোনাৰ শৰীৰ চৰ্চা কেন্দ্ৰলৈ আহি পেলাই আকৌ তাতো শিংগাৰোৰপৰা ধৰি এই গোটেইখিনি চাই তেনেকৈ আৰু কৰিব লাগে তাৰপিছত হয়তো ৱেট দাঙিব দিব তেনেকুৱা কৰে আৰু আপোনাৰ সপ্তাহত বুলি নহয় আমি প্ৰায় সপ্তাহত আপোনাৰ চাৰিদিনেই প্ৰায় এক ঘণ্টাকৈ সময় আমি শৰীৰ চৰ্চা কেন্দ্ৰত কটাব লাগে এক ডেৰ ঘণ্টামান সময়ত অঁ